অ' ও কি খবৰ ঘৰতে আছ নেকি অ' এই হেৰি কৰিব লাগছিল নহয় এই মাছ মাৰিব যাব লগা আছিল নহয় মাছ মাৰিব খুজিছিলোঁ কালি কালি ৰাতিপুৱা চাৰে তিনিটামানত পুৱা সময়ত চাৰে তিনিটামান বজাতে মাছ মাৰিব যাম অ' তাতে সেই এই বেছি পুথি মাছেই পোৱা যায় দুই এটা শ'ল বৰালি পোৱা যাব আৰু লগত পাৰিলে আৰু কোনোবা মানুহ লগত লৈয়ে যাব লাগিব জাল চাল ধৰাকৈ তেনেকৈ মাছ মাৰিব কালি ৰাতিপুৱা যাম যাব পাৰিবি নে নোৱাৰা এতিয়া নাই এডাল ল'ব লাগিব আৰু মাছ লোৱাৰ কাৰণে খালৈ ডাঙৰ খালৈ দুটা ল'ব লাগিব মাছ তাৰমানে বেছি যায় সেই বহুত মাছ পাৱা যায় পুথি মাছ বেছি পায় গতিকে হেৰি কৰ এই খালৈ দুটামান লওঁ আৰু অলপ খাব বস্তুও ল'বি লগত সেই তামুল চামুল কিবা পোহৰ খাব লাগিব মাছ মাৰি থাকোতে কিবা কিবা বস্তু ল'বি আৰু খোৱা বস্তু তাৰপাছত আৰু মাছ মাছ মাৰিব যোৱা আৰু লগ কোনোবা পাবি নে নাপা অ' কোনোবা ল'ব লাগিব মাছ চাচ লগত গ'লে হ'ল আমি আমি দুটা হ'লোয়ে

তই কি যাবি মাছ মাৰিব

হা হা অ' অ' পিছে এতিয়া হেৰি ও কালি কালিয়ে উলাও ৰাতিপুৱা চাৰে তিনিটামান বজাত হেৰি এই চাইকেল আকৌ আছে নে নাই অ' চাইকেল ল'ব লাগিব চাইকেল নহ'লে যাব দিগদাৰ হ'ব সেইটো ল'বি আৰু মোনা এখনো ল'বি এই মোনাত জাল চাল ভৰাই তই লৈ আনি হ'ব দে তে অ' অ' অ' অ' অ'